ভাড়া কিমান হ'ল এতিয়া তিনিশ টকা মই অনলাইন পে'মেণ্ট নাই নহয় মই কেচ পে'মেণ্টহে কৰিম আৰু তিনিশ টকা ভাড়া হ'ল এতিয়া মোৰ ওচৰত পাঁচশ টকীয়া গোটা পইচা আছে তোমাৰ ওচৰত খুচুৰা ওলাবনে